হয় নমস্কাৰ যিহেতু মই অসমীয়া আজি আমাৰ পৃথিৱীত অসমীয়া ভাষাটোৰ অস্তিত্ব আছে নাই বুলি নকওঁ যিটো আমাৰ অসমখনত অসমীয়া ভাষা প্ৰচলন হৈ আছে সেই হেতুকে অসমীয়া ভাষাটো আছে মই ভাবোঁ আজি যিটো নিজৰ নতুন প্ৰজন্ম তেওঁলোকে কিন্তু ভাষাটো গুৰুত্বভাৱে তেনেকে লোৱা দেখি পোৱা নাযায় এতিয়া চাওক আপোনালোক আপোনালোকক এটা উদাহৰণ দিওঁ আমাৰ যিটো অসমীয়াত ব্যৱহাৰ কৰোঁ আমি সেইটো আজিৰ জেনেৰেশ্যনে খুব কম ব্যৱহাৰ কৰে আপোনালোকে চাওক এতিয়া কাৰোবাক ম'বাইলত টেক্স মেছেজ কৰিবলৈ হ'লেও মানুহে কি কি বৰ্ড ইউজ ব্যৱহাৰ কৰে নিশ্চয় আমি ইংৰাজী ইংৰাজীৰ যিটো কি বোৰ্ডটো সেইটো ব্যৱহাৰ কৰোঁ খুব কম পৰিমাণে মানুহে মানে অসমীয়া কি বোৰ্ডটো ম'বাইলত যিটো কি বোৰ্ডখন আছে সেইটো খুব কম মানুহে ব্যৱহাৰ কৰে সেইটোকে মই এটাই অনুৰোধ জনাওঁ নৱ প্ৰজন্মক যাতে আমাৰ অসমীয়া জাতি অসমীয়া ভাষাটো যাতে পাহৰি নাযায় অস্তিত্ব ৰাখে আৰু বিশেষকৈ আমাৰ অসমতে শিলচৰ অঞ্চলত গ'লে আমি কিছু কম সংখ্যক মানে অসমীয়া ক'বলৈ শুনা পাওঁ মানে সেইটো আমাৰ বিশেষকৈ অসমত বহুত ডাঙৰ প্ৰত্যাহ্বান বুলি মই ভাবোঁ আৰু বাকী দূৰৰ কথা নকওঁৱে মই অসমৰ বাহিৰলে নেযাওঁয়েই আৰু বাহিৰত গ'লেও আমি অসমীয়া কথা পাতিলে মানুহে বুজি নাপায় আমি মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাব লাগিব আমাৰ ভাষাটো যাতে আমাৰ ভাষাটো জীয়াই ৰাখিবৰ কাৰণে আমি বদ্ধ পৰিপক্ক বদ্ধ পৰিপক্ক হ'ব লাগিব সেইটোৱে যাতে আমি মোৰ এটা এটাই আহ্বান আপোনালোকক জনাওঁ যে আমাৰ ভাষা আমাৰ অসমীয়া ভাষাটো যাতে অস্তিত্ব থাকে প্ৰত্যেকজনে ব্যৱহাৰ কৰে আৰু আমি ম'বাইলত আজিকালি যিটো মানে প্ৰত্যাহ্বান দেখি পাইছোঁ মানে নতুন নতুন প্ৰজন্মই কী বোৰ্ডটো ব্যৱহাৰ কৰে অসমীয়াতে মানে সিহঁতে টেক্স কৰি পঠিয়াই কিন্তু আমাৰ অসমীয়া ভাষাটো ব্যৱহাৰ নকৰে সেই হেতুকে মই ভাবোঁ অসমীয়া ভাষাটো ব্যৱহাৰ কৰা উচিত যিহেতু আমাৰ ম'বাইলত এভেইলেবোল আছে অসমীয়া কী ৱৰ্ড সেইটোৱেই সেইটোৱে ক'ব বিচাৰোঁ মই অসমীয়া জাতিটোৰ অসমীয়া ভাষাৰ অস্তিত্ব টো জীয়াই ৰাখক